ৰে'লৰ বিষয়ে ক'বলৈ হ'লে প্ৰথমতে ৰে'লত ইঞ্জিনটো থাকে ইঞ্জিনৰ পাছত ডবা থাকে ডবা এটা এটাকৈ লগাই বহুত দূৰলৈ মানে পঞ্চাছ ষাঠিটা এশটা ডবা লগাব পাৰে ৰে'লৰ চকাবিলাকো লোহাৰ আৰু চিৰিবিলাকো লোহাৰ আৰু ৰে'লত গৈ খুব ভাল লাগে মই প্ৰায় শিমলুগুৰি পৰা জয়পুৰলৈ গৈছিলো জয়পুৰলৈ গৈ বৰ মানে ভাল লাগে জয়পুৰলৈ যাওঁতে প্ৰায় হ'ল অলপ বছৰ কিন্তু গৈ কিন্তু খুব ভাল লাগে এই ৰে'লত যাওঁতে কিনাৰৰ ছাইডৰ বস্তুখিনি বৰ ধুনীয়াকৈ লক্ষ্য কৰি যাব পাৰি আৰু তাত ক'তো মানে জপিয়াই নাযায় বোলে ক'ৰবাত খাল আছে ক'ৰবাত পানী আছে চব মানে গৈ মিহি মিহিকৈ গৈ থাকিব পাৰে খুব ভাল লাগে ৰে'লৰ প্ৰথমতে ভাপ ইঞ্জিন আছিলে তাৰপিছত ডিজেল ইঞ্জিন হ'ল আৰু এতিয়া বৈদ্যুতিক মানে ইঞ্জিন হ'ল এতিয়া প্ৰায় বৈদ্যুতিক ইঞ্জিনে এতিয়া প্ৰায় চলি আছে ৰে'লত বহিও যাব পাৰে শুয়ো যাব পাৰে আৰু মানে তাতে ডবা শৌচাগাৰ পাচাবগাৰ আৰু হোটেলবিলাকো মানে আছে সকলোবিলাক মানে সুবিধা ৰে'লতো পোৱা যায় আৰু গৈ থাকিলে মানে ৰে'লত গৈ থাকিলে আমনি নালাগে যিবিলাকে মানে ৰিজাৰ্ভ কৰি লয় সেইবিলাকে বহুত দূৰলৈ যাবলৈ দুই তিনিদিনৰ কাৰণে তেওঁলোকে শুই যাবলৈ ৰিজাৰ্ভ কৰি লয় ৰে'লত যাবলৈ হ'লে